মই গুৱাহাটীৰ নিৱাসী আচলতে গুৱাহাটীৰ ভাল লগা বুলি ক'লে প্ৰায় সকলোবোৰ বস্তুৱেই গুৱাহাটীৰ ভাল লাগে ইয়াতে যিকোনো বস্তুৰে অভাৱ অনুভৱটো নহয় আচলতে যিকোনোৱে যেতিয়া আমি যি বিচাৰো কেতিয়াবা কিবা এটা বেমাৰ হ'লে ওচৰতেই চিকিৎসাৰ কৰিব পৰা ব্যৱস্থা আছে বা বিভিন্ন ধৰণৰ বস্তু অতি সহজেই ইয়াত আমি উপলব্ধ সকলো ধৰণৰ টেকন'লজিৰ কথাকে ক'বলৈ গ'লে বা বিভিন্ন ধৰণৰ যাতায়াতৰ কথাকে কওঁ আমি সকলো ক্ষেত্ৰতেই গুৱাহাটী আগবঢ়া আৰু শিক্ষা অনুষ্ঠানসমূহৰ কথাওঁ আমি ক'ব পাৰোঁ শিক্ষা অনু নতুন নতুন আৰু উন্নত মানদণ্ডৰ শিক্ষানুষ্ঠানসমূহ এয়া গুৱাহাটীত চহৰত আছে যাৰ জৰিয়তে আচলতে শিক্ষাৰ্থীসকলে বহুত সফঅ উন্নতি লাভ কৰিব পাৰিছে তাৰপৰা বহুতো সুবিধা লাভ কৰিব পাৰিছে চ' এইখন গুৱাহাটীৰ চহৰৰ বাসিন্দা হিচাপে নিজকে বহুত সুখ অনুভৱ কৰোঁ গৌৰৱ গৌৰৱ অনুভৱ কৰোঁ